মোৰ জিলাৰপৰা প্ৰথমবাৰ বাবে বাহিৰলৈ যোৱাৰ অভিজ্ঞতা আজিৰপৰা প্ৰায় ত্ৰিছ বছৰ আগত আছিল মই প্ৰথমবাৰৰ বাবে গোলাঘাটৰপৰা গুৱাহাটীলৈ গৈছিলোঁ এয়া মোৰ জীৱনত কিছুমান মনত থকা মুহূৰ্তৰ ভিতৰত একোটি মুহূৰ্ত আছিল এই যাত্ৰাতে মই প্ৰথম বাৰৰ বাবে নিজৰ গাঁৱ এৰি এখন মহানগৰলৈ গৈছিলোঁ আৰু এই যাত্ৰাতে মই প্ৰথমবাৰ বাবে ট্ৰেইনত উঠিছিলোঁ সেই সময়ত ট্ৰেইনৰ টিকটৰ দাম প্ৰায় ত্ৰিছ টকা আছিল এই ট্ৰেইনখনত মই উঠাৰপৰা আৰম্ভ কৰি প্ৰায় সাত ঘণ্টামান সময়ৰ যাত্ৰা ৰাতি উঠি গোটেই নিশা মই যাত্ৰা কৰাৰ পাছত ৰাতিপুৱা গৈ পেলাই গুৱাহাটী মহানগৰী উপস্থিত হৈছিলোঁ মই প্ৰথম ভাগত মহানগৰী উপস্থিত হৈ ইমান মানুহৰ সমাগম দেখি প্ৰায় ভয় খাইছিলোঁ কিন্তু যদিও পিছলৈ মই মহানগৰীতে বহুত বস্তু উপভোগ কৰিলোঁ এই মহানগৰীতে মই প্ৰথমবাৰৰ বাবে চিৰিয়াখানা দেখিছিলোঁ এই চিৰিয়াখানাত সহজতে দেখিবলৈ নোপোৱা বহুতকেইটা প্ৰকাৰৰ বাঘ সিংহ জিৰাফ বহুত বহুত ধৰণৰ হৰিণাপহু শহাপহু আদি পোৱা দেখা পাইছিলোঁ বহুত প্ৰকাৰৰ বান্দৰ মলুৱা বান্দৰ হ'লৌ বান্দৰ আদি বান্দৰসমূহ দেখিবলৈ পোৱা যায় তাৰপাছত মই পিছৰ দিনাখন মই মা কামাখ্যালৈ গ'লোঁ যাত্ৰা কৰিলোঁ এই কামাখ্যা মন্দিৰত মই মা কামাখ্যাৰ ওচৰত এখন শৰাই উচৰ্গা কৰি আহিছিলোঁ আৰু তাৰ পাছৰদিনা ব্ৰহ্মপুত্ৰ মাজত থকা উমানন্দ মন্দিৰলৈ গৈছিলোঁ এই মন্দিৰলৈ যাওঁতে মই প্ৰথমবাৰৰ বাবে জীৱনত ফেৰীত উঠিছিলোঁ ব্ৰহ্মপুত্ৰৰ মাজেৰে ফেৰীত গৈ পেলাই বহুত উপভোগ কৰিবলৈ পাইছিলোঁ তাৰপাছত মই গুৱাহাটীত দেখিবলৈ পোৱা আৰু এটা নিৰ্দিষ্ট বস্তু সেই সময়ত অসমৰ চবতকৈ ডাঙৰ দলংখন শৰাইঘাট দলং এই দলংখন দেখি সেই মই সেই সময়ত হতবাক হৈছিলোঁ

এই যাত্ৰাত মই বহুত ধৰণৰ খাদ্য খাইছিলোঁ তাৰে ভিতৰত উত্তৰ ভাৰতীয় দক্ষণ দক্ষিণ ভাৰতীয় আৰু বিভিন্ন ধৰণৰ জনজাতি খাদ্য মিচিং কাৰ্বি বড়ো আদি খাদ্য উপভোগ কৰিছিলোঁ এই যাত্ৰাত বহুত সময় ট্ৰেইনত উপভোগ কৰাৰ পাছতো নিজেও ভাগৰুৱা হৈ পৰিছিলোঁ যদিও এয়া সকলো সময়ৰ মূল্য মই পালোঁ বুলি ভাবোঁ